কিতাপ মই ক্ৰয় কৰোঁ ওচৰৰ দোকানৰপৰাও আনো আকৌ আজিকালি কিতাপৰ কাৰণে ইমান দিগদাৰ নাই অসুবিধা নাই গ্ৰন্থমেলা হৈয়ে থাকে গ্ৰন্থমেলাৰপৰাও কিনি আনিব পাৰোঁ আৰু ওচৰতে সস্তাৰ দোকান আছে আছে যদিও ইমান ইমান সস্তা নহয় এটা এটা ৰেট বান্ধিয়ে দিয়ে আজিকালি কোনো কিতাপ সস্তাত পোৱা নাযায়ে